স্কুলীয়া শিক্ষা শেষ কৰি সকলো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে কাৰণ উচ্চ শিক্ষা লাভ কৰিলেহে এজন ব্যক্তি বেছি শিক্ষিত হ'ব বা বেছি শিক্ষিত হ'ব তেওঁ অধিক জানিব পাৰিব আৰু তেওঁ যিমানে জানিব সিমানে তেওঁৰ তেওঁৰ কাৰণে ভাল আৰু তেওঁ নিজৰ পৰিয়ালটোকো সিমানেই উচ্চ কৰি লৈ যাব পাৰিব উচ্চশিক্ষা শেষ কৰি যদি তেওঁ বিচাৰে তেতিয়াহ'লে পৰিয়ালৰ ব্যৱসায় চলাই নিব পা লাগে আৰু নিজৰ অঞ্চলত চাকৰি কৰিব লাগে বুলি মই মই তেনেকৈ নকও কিন্তু যদি পাৰে তেতিয়াহ'লে নিজৰ অঞ্চলটোৰ অঞ্চলটোকো বা ওচৰ চুবুৰীয়াক কিবা এটা কৰি কিনে নিজৰ অঞ্চলটোক আৰু ওচৰ চুবুৰীয়াক সহায় কৰিব কৰাটো মই বিচাৰো মই নিজেও তেনেকুৱাকৈ বিচাৰো যে কিবা এটা কৰি নিজৰ অঞ্চলটো বা ওচৰ চুবুৰীয়াক সহায় কৰিব বিচাৰো ত' উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে